কেব এজেঞ্চিৰ দীলিপ দা হয়নে বাৰু অঁ মই এই ৰৰৈয়াৰপৰা কৈছিলোঁ আপোনাৰ এই এজেঞ্চিলৈ মই ডাইভৰ এজন যে আপোনাৰ গাড়ীখন ভাড়া কৰিছিলোঁ অঁ হয় হয় এই আপোনাৰ ডাইভাৰজনে আপোনাৰ লগত মই যিমতে পাতিছিলোঁ ভাড়াটো তাতকৈ অধিক এতিয়া বিচাৰিছে নহয় অঁ সেইকাৰণে মই আপোনালৈ ফোনটো লগালোঁ এই ডাইভাৰজনে এতিয়া আপোনাৰ লগত পাতিলোঁ মই দুশ টকা তেওঁ এতিয়া মোক তিনিশ টকা বিচাৰিছে অঁ এই ৰৰৈয়াপৰা যোৰহাটলৈতো ইমান পইচা ভাড়া নহয় অঁ তেখেতে এতিয়া মই কোৱা স্বতেও বুজা নাইকিয়া বহুত বিচাৰিছে যে এনেকৈ হ'লেতো আপোনাৰ কেব এজেঞ্চিটো বহুত বদনাম হৈ যাব ন আপোনা ইমান কৰ্মচাৰীয়ে যে এনেকুৱা কৰে কাষ্টমাৰক হয় হয়

হয় কওঁকচোন অঁ মইতো এতিয়া কোনোপধ্যে দিব নোৱাৰোঁ মই আপোনাৰ লগত যেনেদৰে পাতিছিলোঁ সেই মতেহেতো মই ভাড়াটো দিছোঁ তেওঁক তেওঁ এতিয়া মানি লোৱা নাই কথাটো হয় এতিয়া আপোনাৰ এজেঞ্চিৰ বদনামটো হৈ যায় নহয় ন এনেকৈ হ'লে আপোনাৰ কমচাৰীবিলাকে এনেকুৱা কৰিলে মানে আপোনাৰতো কাইলৈ আকৌ মই দুবাৰ আপোনাৰ গাড়ী ভাড়া কৰিব নোৱাৰিম হয় আগতো মোৰ এনেকুৱা হৈছে আপোনাৰ মানে এনেকৈ গাড়ী ভাড়া কৰি কৰিছোঁ অঁ এই ডাইভাৰবিলাকে অলপ খেলিমেলি কৰে কাৰণ কেলৈ যিটো মই আপোনালোকৰ এজেঞ্চিৰ আপোনাৰ ভাড়া কৰি প্ৰথমতেই কথা বতৰা পাতি লওঁ তাৰপাছত এই ডাইভাৰবিলাকে মানে খেলিমেলি কৰি পেলাই সিঁহতক মানে ওপৰঞ্চি টকা বিচাৰে অঁ এতিয়াতো মই দিব নোৱাৰিম কোনোপধ্যে সেইকাৰণে আপোনাক কথাষাৰ জনালোঁ বেয়া নাপাব